পৰ্যটনে আমাৰ অঞ্চলটোৰ পৰিৱেশ নদী জলাশয় পৰ্বত পাহাৰ আদি কিছু কম পৰিমাণে হ'লেও ক্ষতি কৰিছে হ'লেও লগতে কিছু পৰিমাণে সহায়ো কৰিছে কিয়নো আমাৰ স্থানৰ লোকসকলে বিভিন্ন ধৰণৰ দোকান পহৰা দি হোটেল দি নিজৰ দৈনিক আয় বৃদ্ধি কৰিবলৈ সহায় কৰিছে তেওঁলোকৰ কিছুমানে ক্ষতিও কৰিছে কিয়নো বিভিন্ন জেগালৈ গৈ পিকনিক খাই বা বিভিন্ন ধৰণৰ খোৱা বস্তু পেলাই থৈ আহে লগতে পলিথিন পেলায় খোৱা পানীবটল পেলায় বিভিন্ন ধৰণৰ জলাশয়ত গা ধুই সেই পৰিৱেশটো বিনষ্ট কৰিছে মই ভাবোঁ সেইবিলাক বস্তু নহ'বৰ বাবে যিমান পৰিমাণেই হওক খোৱা বস্তুবিলাক খাই শেষ হোৱাৰ পিছত য'তে ত'তে পেলোৱাতকৈ সেইবিলাক ভালকৈ খাম বান্ধি ৰাখি থ'ব লাগে আৰু য'তে ডাষ্টবিন পোৱা যায় তাতহে পেলাব লাগে আৰু য'তে ত'তে গা নুধুই নিৰ্দিষ্ট ঠাইতহে বা নিৰ্দিষ্ট হোটেলতহে গা ধুব লাগে